ভাৰতীয় পৰিবহণ ব্যৱস্থাটো কেনেকুৱা বুলি ক'লে বহুত উন্নত ধৰণৰ নহ'লেও বৰ্তমান সুচল বুলি ক'ব পাৰি বৰ্তমান বহুতখিনি উন্নতিৰ পথত আগবাঢ়িছে আজিকালি মানুহে যাত্ৰা কৰে বিশেষকৈ বাছ আৰু ৰে'লৰ জৰিয়তে যাত্ৰা কৰে দূৰলৈ যাত্ৰা কৰিবলগীয়া হ'লে আমি ৰে'লতেই যাওঁ ৰে'লত যোৱাৰ লগে লগে আমি বহুতখিনি দিশ চাবলগীয়া হৈ যায় ৰে'লৰ জৰিয়তে আমি দূৰ ঠাইলৈ যাওঁ যিহেতু আমি নিম্ন মধ্যবিত্ত মানুহ গতিকে আমি ইমান ব্যয় কৰিব নোৱাৰোঁ গতিকে ৰে'লত যোৱাৰ লগে লগে এটা তাৰ এটা অপকাৰিতাও আছে বুলি ক'ব পাৰি কাৰণ ইয়াত সময় যথেষ্ট লাগে আমি যদি খুব দূৰ দূৰত্ব অতিক্ৰম কৰিব যাওঁ তেতিয়াহ'লে তাত প্ৰায় তিনি চাৰি দিন সময় লাগি যায় আৰু দুৰ্গম ঠাইলৈ যাবলৈও অলপমান অসুবিধা হয় অৱস্থা সম্পন্ন লোকসকলৰ কথাটো অকণমান সুকীয়া তেওঁলোকে যিহেতু উৰাজাহাজত পৰিবহণ কৰে তেওঁলোকে অহা যোৱাৰ কাৰণে উৰাজাহাজত যায় আৰু উৰাজাহাজত যোৱাৰ লগে লগে তেওঁলোকৰ সময়টো নষ্ট নহয় যদি কেতিয়াবা খুব অসুবিধা হয় বা জৰুৰীকালীন তেতিয়াহ'লে কম অৱস্থা সম্পন্ন মানুহে সিমানখিনি সুবিধা লাভ কৰিব নোৱাৰে গতিকে আমি সেইখিনিৰ ওপৰতো কেতিয়াবা গুৰুত্ব দিব লগা হয় লগতে দেশৰ পৰিবহণ ব্যৱস্থাটোৰ কথা ক'বলৈ গ'লে এনেকুৱা হয় যে তাত চাফ চিকুণতাৰ কথাটো ইমান মানি নচলে যিহেতু মানুহবিলাকে এই ক্ষেত্ৰত খুব কম সজাগ বহুতেই কি কৰে গুটখা খায় পাণ মছলা খায় য'তে ত'তে পিক পেলায় থু পেলায় ৰে'লৱৈ কৰ্মীয়েই হওক বা ৰে'লৱৈ বিভাগে বহুত ধৰণৰ চাফ চিকুণতা মানি চলে কিন্তু চাফ চিকুণতা মানি চলিলেও তেওঁলোকেও গোটেইবোৰ একেলগে কৰিব নোৱাৰে তাৰ বাবে জনসাধাৰণকো সজাগতাৰ প্ৰয়োজন জনসাধাৰণ যদি সজাগ নহয় জনসাধাৰণে যদি চাফ চিকুণতা মানি নচলে তেতিয়াহ'লে তেওঁলোকে যিমান চাফা কৰিলেও সেইখিনি বস্তু মানে এটা ভাৰসাম্য এটা নাথাকে গতিকে ভাৰসাম্যটো বজাই ৰাখিবলৈ হ'লে বিভাগেই হওক বা জনসাধাৰণেই হওক তাৰ বাবে সজাগ হ'ব লাগিব আৰু জনসাধাৰণেই এইটো দিশ চাব লাগিব যে আমি কেনেকৈ আমাৰ আমি কৰা পৰিবহণ ব্যৱস্থাতো আমি আৰু ভাল কৰি তুলিব পাৰোঁ আমাৰো কিছুমান কৰ্তব্য দায়িত্ব আছে সেই দায়িত্ব আৰু কৰ্তব্যখিনি আমিও পালন কৰিব লাগিব ইয়াৰ কাৰণে আমি বিভিন্ন সজাগতামূলক কথাও আৰম্ভ কৰিব পাৰোঁ বিভিন্ন ধৰণে সজাগতা কৰা হয় যদিও মানুহবোৰে সেইবোৰ বৰ মন কাণ নিদিয়ে গতিকে আমাৰ দেশত মানুহে প্ৰায় ৰে'ল বা বাছতেই বেছিকৈ ভ্ৰমণ কৰে বহুত দূৰ যাবলৈ হ'লে তেতিয়া ৰে'লত কৰে আৰু যদি কম ডিছটেন্সত যাবলগীয়া হয় বা কম দূৰত্বত যাবলগীয়া হয় তেতিয়াহ'লে বাছত মানুহে অহা যোৱা কৰে আৰু ভ্ৰমণ কৰোঁতে বিভিন্ন মানে প্ৰত্যাহ্বান আহি পৰে প্ৰত্যাহ্বান বুলি কোৱাৰ লগে লগে আমাৰ এনেকুৱা হয় আমি যেতিয়া যাওঁ লগত আমাৰ বিভিন্ন ধৰণৰ টালি টোপোলা থাকে গতিকে টালি টোপোলাবোৰ যাতে সুৰক্ষিত হৈ থাকে তাৰ বাবে আমি চকু কাণ দিবলগীয়া হয় কাৰণ ট্ৰেইনত যাওঁতে বিভিন্ন ধৰণৰ কাণ্ড সংঘটিত হয় তাত ছুৰি কাণ্ডই হওক আনকি হত্যাকাণ্ডও সংঘটিত হয় মহিলাসকলৰ কাৰণে বৰ সুৰক্ষিত নহয় বুলি ভাবোঁ গতিকে মহিলাসকলৰ কাৰণে সুৰক্ষিত হ'বৰ বাবে ইয়াত ৰে'ল বাহিনীৰ

কৰিবলগীয়া আছে সুৰক্ষা কৰ্মীসকলে এনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব লাগে এনেকুৱা ধৰণৰ প্ৰযুক্তিবিদ্যাৰ সহায় ল'ব লাগে যাতে কোনো ধৰণৰ সংকেত বজাৰ লগে লগে তেওঁলোকে সজাগ হৈ উঠিব লাগে গতিকে মহিলাসকলৰ ক্ষেত্ৰত মই ভাবোঁ বেছি অসুবিধা কাৰণ এনেকুৱা বহুত ধৰণৰ কাহিনী বা বহুত ধৰণৰ ঘটনা আমি দেখি আহিছোঁ অসুবিধাত পৰিলে তাত কোনো ধৰণৰ সহায়ৰ হাত নাই গতিকে তেনেকুৱা ধৰণৰ বস্তুখিনি আমি চাবলগীয়া আছে আমাৰ বিভাগীয় কৰ্তৃপক্ষই এইটো গুৰুত্ব দিবলগীয়া আছে যাতে মহিলাসকলে অসুবিধাত নপৰে যাতে সাধাৰণ জনগণই অসুবিধাত নপৰে কাৰণ আমি যেতিয়া ভ্ৰমণ কৰিবলৈ যাওঁ বিভিন্ন ধৰণৰ প্ৰয়োজনীয় সামগ্ৰী নথি পত্ৰ লৈ যাওঁ কোনোবাই যদি কৰ্মক্ষেত্ৰলৈ যাব লগা হয় কোনোবাই যদি ইণ্টাৰভিউৰ কাৰণে যাবলগীয়া হয় তেওঁলোকে নিজৰ যিবোৰ নথি পত্ৰ যিবোৰ তেওঁলোকৰ তথ্য সেইবিলাক গোটেইবোৰ লৈ যায় যদি কোনোবা কাৰণত সেই বস্তুবোৰ হেৰাই যায় তেতিয়াহ'লে তাক পোৱাৰ ব্যৱস্থা সচৰাচৰ নাথাকে কেতিয়াবা এনেকুৱা ধৰণৰ কাহিনীও হোৱা দেখা যায় যে ওচৰৰ মানুহজনে তেওঁক কিবা নিচাসক্ত বস্তু খুৱায় তেওঁক বেহুচ কৰি দিয়ে তাৰ ফলত মানুহজন বিভিন্ন অসুবিধাৰ সন্মুখীন হয় যাতে এই ধৰণৰ অসুবিধাৰ তেওঁলোকে সন্মুখীন হ'ব লগা নহয়